আমাৰ অঞ্চলত আটাইতকৈ ভাল ফল দিয়া খেতি হৈছে ধান মৰাপাট সৰিয়হ আৰু ধানে আমাক বেছিকৈ লাভ দিয়ে ধান আহাৰ শাওন মাহত ৰোৱা হয় বাৰিষা কালত ধান ৰোৱা হয় আৰু

চহাই লৈ কঠীয়া তুলি তাত দাৱনীয়ে ধান ৰোৱে আৰু ধান ৰোৱাৰ পাছতে

ভঁৰালত সোমোৱা হয় আৰু যেতিয়া অসমীয়াসকলে ধান ভঁৰালত সোমায় তেতিয়া মাঘৰ বিহু পালন কৰে সেই বিহুক আমি ভোগৰ বিহু বুলিও কওঁ সেয়েহে মাঘ বিহুটো ধান চপাই শেষ হোৱাৰ পিছত পালন কৰে